ভাৰতৰ আটাইতকৈ জনপ্ৰিয় খেল হৈছে ক্ৰিকেট ইয়াৰ লগতে ফুটবলকো ফুটবলো ভাৰতত সমানে জনপ্ৰিয় বুলি ক'ব পৰা যায় এথলীটৰ ক্ষেত্ৰত দেখা যায় যে দৌৰ জেভলিন থ্ৰ' লগতে বক্সিং ভাৰতত যথেষ্ট পৰিমাণে জনপ্ৰিয় আৰু এই খেলকেইবিধৰ খেলকেইবিধৰ স সহায়েৰে ভাৰতে কেইবাটাও আন্তৰাষ্ট্ৰীয় পদক পাবলৈ সক্ষম হৈছে আমাৰ দেশৰ বহুতো প্ৰখ্য়াত খেলুৱৈ আছে তাৰ ভিতৰত ক্ৰিকেটাৰৰ ভিতৰত বিশেষকৈ শচীন টেণ্ডুলকাৰ বিৰাট ক'হলি মহেন্দ্ৰ সিং ধোনী ৰোহিত শৰ্মা আদিৰ নাম ল'ব পাৰি ইয়াৰ উপৰিও সৌৰভ গাংগুলী ৰাহুল দ্ৰাৱিড় আদিয়েও আদিও যথেষ্ঠ প্ৰখ্য়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰি শচীন টেণ্ডুলকাৰে পৃথিৱীৰ ভিতৰতে ৰেকৰ্ড গঢ়ি গঢ়ি থৈ গৈছে আৰু সেই ৰেকৰ্ড অলপ দিনৰ আগতে বিৰাট ক'হলিয়ে ভংগ কৰিছে মোৰ আটাইতকৈ প্ৰিয় ক্ৰিকেটাৰ হৈছে ৰোহিত শৰ্মা ৰোহিত শৰ্মাৰ যি বিস্ফোৰক বেটিং সেই বেটিঙে আমাক সকলোকে আকৰ্ষণ কৰে তেখেতক হিট মেন বুলিও জনা যায় ভাৰতৰ তাৰ লগতে মহম্মদ শ্বামী মহম্মদ শ্বামীয়ে শেহতীয়াকৈ শেহতীয়া বিশ্বকাপত যি দূৰ্দান্ত বলিং শৈলী প্ৰদৰ্শন কৰিছে তাৰবাবে তেওঁ অতি জনপ্ৰিয় হৈ পৰিছে অতি প্ৰখ্য়াত হিচাপে তেওঁক ল'ব পৰা যায় ইয়াৰ পিছতে ফুটবলৰ ফুটবল খেলুৱৈ খেলুৱৈৰ তালিকাত সুনীল চেত্ৰীৰ নাম বিশেষভাৱে অন্তৰ্ভুক্ত কৰিব পৰা যায় তেখেতে আন্তঃৰাষ্ট্ৰীয় ফুটবল জগতত ভাৰতৰ এক স্থিতি দাঙি ধৰিবলৈ সক্ষম হৈছে তেখেতে আন্তঃৰাষ্ট্ৰীয় দলসমূহৰ ইমান গ'ল কৰিছে যে তেখেতে প্ৰখ্য়াত ক্ৰিষ্টিয়ানো ৰণাল্ডোৰ সমপৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় গ'ল কৰিছে বুলি ক'ব পৰা যায় ইয়াৰ লগতে বক্সিঙৰ ক্ষেত্ৰত ভাৰতৰ বহুকেইগৰাকী প্ৰখ্য়াত খেলুৱৈ আছে তাৰ ভিতৰত অলিম্পিক বিজয়ী মেৰী ক'মৰ নাম ল'ব পৰা যায় তেখেতে এগৰাকী মহিলা বিশেষকৈ তেওঁ সন্তানৰ দুয়োটা সন্তানৰ মাতৃ এই দুটা সন্তানৰ মাতৃ হৈও তেখেতে অলিম্পিকৰ লগতে আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত বহু ভাৰতক প্ৰতিনিধিত্ব কৰি গৌৰৱাম্বিত কৰিবলৈ সক্ষম হৈছে বিশেষকৈ শেহতীয়াকৈ অসমৰ লাভলীনা বৰগোহাঁই বক্সিঙৰ ক্ষেত্ৰখনত উজলি উঠিছে লাভলীনাই শেহতীয়াকৈ হোৱা অলিম্পিকত মেডেল পাই পেলাই ভাৰতৰ লগতে অসমৰ নামো উজলাই তুলিবলৈ সক্ষম হৈছে আমি দৌৰৰ ক্ষেত্ৰত চাব পাৰোঁ যে অসমৰ হিমা দাস হিমা দাসে এচিয়ান গেমচত গ'ল্ড মেডেল জয় কৰিছে গ'ল্ড মেডেল জয় কৰি তেখেতে ধিং এক্সপ্ৰেছ নামেৰে জনাজাত তেওঁ ধিং এক্স এখন এক্সপ্ৰেছ যেনেকৈ দ্ৰুতগতিত যাব পাৰে ঠিক তেনেকৈ হিমা দাসে অতি দ্ৰুতগতিত দৌৰ প্ৰদৰ্শন কৰে তেখেতো ভাৰতৰ এজন প্ৰখ্য়াত খেলুৱৈৰ ভিতৰত অন্তৰ্ভুক্ত হয় ইয়াৰ ওপৰি জেভেলিন থ্ৰ' জেভেলিন থ্ৰ'ত নীৰজ চোপ্ৰাৰ নাম অতিকে প্ৰখ্য়াত তেখেতে বৰ্তমানো ভাল খেলি আছে আৰু অলিম্পিকতো তেখেতে পদক জয় কৰিবলৈ সক্ষম হৈছে নীৰজ চোপ্ৰাই বৰ্তমান যুৱ প্ৰজন্মৰ বহু যুৱ প্ৰজন্মৰ বহুতৰে নীৰজ চোপ্ৰা আইডল তেখেতৰ খেল প্ৰদৰ্শন তেখেতৰ খেলসমূহ চাই বহুত নৱ প্ৰজন্ম আগবাঢ়ি তেওঁৰ তেওঁৰ দৰে হ'লৈ চেষ্টা কৰা দেখা যায় আৰু আমি ক্ৰিকেটৰ জগতত মহেন্দ্ৰ সিং ধোনীৰ নাম ল'ব পাৰোঁ মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় আন্তঃ ৰাষ্ট্ৰীয় কেইবাটাও ট্ৰফী ভাৰতৰ তেওঁ প্ৰতিনিধিত্বত আন্তঃৰাষ্ট্ৰীয় কেইবাটাও ট্ৰফী ভাৰতলৈ আনিবলৈ সক্ষম হৈছে আমি যুবৰাজ সিঙৰ যুবৰাজ সিঙো অতি প্ৰখ্য়াত যুৱৰাজ সিং এজন ক্ৰিকেটাৰ হিচাপে তেখেতে ছটা বলত ছটা ছিক্স ছটা ছিক্স কোবাই এটা ভাল নাম কৰিবলৈ সক্ষম হৈছে